হয় মানে আমাৰ ইয়াত পাঁচখনমান এনেই হোটেল আছে বা ভাড়াঘৰ আছে ইয়াত বিভিন্ন ঠাইৰ পৰা মানুহ পৰ্যটকসকল আহে বিভিন্ন ধৰণৰ পৰা আহি তেওঁলোকে মানে তেওঁলোকক বহুতো সুবিধা সেৱা আগবঢ়োৱা হয় বিভিন্ন ধৰণৰ খোৱা বোৱা আগবঢ়োৱা হয় তেওঁলোকক বহুতো সুবিধা প্ৰদান কৰা হয় যাতে তেওঁলোকে একো ধৰণৰ সমস্যাত ভুগিব নলগা হয় তেনেকুৱা ধৰণৰ বহুতো সুবিধা আমি তেওঁলোকক প্ৰদান কৰে তেওঁলোকে ইয়ালৈ আহে কাৰণ ওচৰতে এখন পাহাৰ আছে তেওঁলোকে সেই পাহাৰখনৰ সৌন্দৰ্য অনুভৱ কৰিবলৈ ইয়ালৈ আহে তেওঁলোকে মানে কিমান ভাল পাইছে এইখন পাহাৰখনত চাই থাকি কৰি সেৱা তেনেকুৱা ধৰণৰ বহুতো মানে তেওঁলোকে হেৰি কৰেহি কৰেহি আৰু বহুতো ধৰণৰ তেওঁলোকক সেৱাও আগবঢ়োৱা হয় আমাৰ ইয়াত মানে আমাৰ খুৰাহঁতৰ ঘৰো এখন হোটেল আছে তেওঁলোকক সেই খুৰাহঁতৰ ঘৰেও মানে তেওঁলোকক বহুতো সা সুবিধা প্ৰদান কৰে সেই পৰ্যটকসকলক বহুতো মানে কিবা কিছুমান অসুবিধাত পৰিলে তাতো তেওঁলোকে সহায় আগবঢ়ায় তেনেকৈ ধৰণৰ বহুতো সুবিধাও তেওঁলোকক দিয়া হয় যাতে তেওঁলোকে কোনো অসুবিধাত সেই ভাড়াঘৰটো কোনো অসুবিধা সন্মুখীন হ'বলগীয়া নহয় বহুতো মানে তেওঁলোকক হেৰি সা শুশ্ৰূষা কৰা হয় হয় আৰু কিছুমান পৰ্যটক আহে কেতিয়াবা মানে ভাড়াঘৰখনৰ বহুতো সমস্যাৰ সৃষ্টি কৰি দিয়ে মদ ভাং খাই মানে বহুতো উৎপাত কৰে কোনো ধৰণৰ মানে মালিকৰ কথা কোনো কেতিয়াও নুশুনে অকল নিজৰটো কাৰণে নিজৰ মানে নিজৰ মতে চলিব বিচাৰে আৰু তাৰপৰা বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হয় ওচৰ চুবুৰীয়াৰো চুবুৰীয়াৰ বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় পৰিৱেশ বিনষ্ট কৰে পৰিৱেশ গোটেই মানে পৰিৱেশটো মানে পৰিৱেশটো মানে অপৰিষ্কাৰ কৰি তোলে তেওঁলোকে তেওঁলোকৰ পৰা বহুতো ধৰণৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তেওঁলোকে মানে কোনো ধৰণৰ ভাবি চিন্তিয়েই নাচায় যে পৰিৱেশটো আচলতে লেতেৰা হ'লে কি কৰিব লাগিব কেনেকৈ ধৰণৰ মানে পৰিৱেশ হ'লে ভাল ভাল হ'ব কেনেকুৱা ধৰণৰ শৃংখলাবদ্ধ কৰি ৰাখিব লাগিব তেওঁলোকে সেই বিষয়কলৈ একো ধৰণৰ চিন্তাই নকৰে যাৰ ফলত পৰিৱেশটো তেওঁলোকে বহুতো মানে লেতেৰা কৰে তাৰ ফ মানে বহুতো মানে তেওঁলোকৰ পৰা সমস্যাৰ সৃষ্টি হয়